হয় মই নামনি অসমৰ নলবাৰী জিলাৰ লোকসমাজত দৈনন্দিন ব্যৱহৃত উপভাষাটো শিকিছোঁ আৰু মই সেইটো ক'বলৈয়ো জানো অসমীয়াৰ উপভাষা বুলি ক'বলৈ হ'লে বিশেষকৈ নামনি আৰু মধ্য অসমত প্ৰচলিত ভাষাৰ কথাই ক'ব লাগিব নামনি অসমৰ জিলাকেইখন দৰং কাম কামৰূপ গ্ৰাম্যৰ পৰা আৰম্ভ কৰি নলবাৰী বৰপেটা বজালী গোৱালপাৰা বঙাইগাঁওলৈকে খোজে প্ৰতি ভাষাৰ ভিন্নতা আছে নামনি অসমৰ প্ৰতিখন জিলাৰে উপভাষা বেলেগ বেলেগ তেওঁলোকে কোৱা কঠনশৈলীও কঠনশৈলীৰ লগতে ভাৱ ভংগীও যথেষ্ট বেলেগ বেলেগ মুঠতে বৈচিত্ৰতা গোটেইকেখন জিলাতে দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে নলবাৰীত পুখুৰীক খাল বা পুখৰী বুলি কোৱা হয় তেনেকৈ জলকীয়াক ভজলুক বুলি কোৱা হয় তেনেকৈ বৰপেটাৰ সৰ্থেবাৰী আদিত বাচনক সাঁচ বুলি কোৱা হয় আনহাতে নলবাৰী তিহুত ইহঁতক আহোন সিহঁতক তাহোন বুলি কোৱা হয় আনহাতে বঙাইগাঁৱৰ ৰাজবংশীসকলে ইহঁতক ইমি সিহঁতক সিমি বুলিও কয় গতিকে আপুনি যদি চায় গোটেইকেইখন জিলাৰে ভাষাৰ যিটো ভিন্নতা সেইটো অত্যন্তই চকুত পৰা ধৰণৰ আৰু শুনিবলৈয়ো শুৱলা এই ভিন্নতাই অসমীয়া উপভাষাক সুন্দৰ কৰিছে আৰু মই ভাবোঁ এই ভিন্নতাৰ কাৰণে অসমীয়া উপভাষা চহকী লগতে এই উপভাষাই অসমীয়া ভাষাটোকো চহকী আৰু সুন্দৰ কৰি তুলিছে আকৌ নলবাৰীলৈকে আহিছোঁ নলবাৰীৰ কিছুমান ঠাইত কিয়টোক কিয়া বুলি কোৱা হয় আছলতে কিছুমান ঠাইত নহয় প্ৰায় সকলো ঠাইতে কিয়া কিয়টোক কিয়া বুলি কোৱা হয় গতিকে এই গোটেইখিনি বিশ্লেষণৰ পৰা আমি এটাই কথা গম পাওঁ যে অসমীয়া ভাষাৰ যিটো ভিন্নতা সেই ভিন্নতাটোৱে অসমীয়া উপভাষাক সুন্দৰ কৰিছে বুলি ক'ব পাৰোঁ